মই যিহেতু তেজপুৰ অঞ্চলৰ নিবাসী গতিকে এই অঞ্চলৰ বিখ্যাত কলেজ বা মহাবিদ্যালয় বুলি ক'বলৈ হ'লে দৰং মহাবিদ্যালয় তেজপুৰ মহাবিদ্যালয় আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ কথাও ক'ব পাৰি তাৰে ভিতৰত দৰং মহাবিদ্যালয়ৰপৰা মোৰ বাইদেউ এগৰাকীয়ে ভূগোল বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে আৰু তেজপুৰ মহাবিদ্যালয়ত বৰ্তমান মোৰ ভণ্টী এগৰাকীয়ে অসমীয়া বিষয়ত স্নাতক মহলাত পঢ়ি আছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ত বৰ্তমান মোৰ পৰিয়ালৰ কোনেও পঢ়ি থকা নাই কিন্তু পৰিয়ালৰ এগৰাকী বৌয়ে তাতে অধ্যাপিকা হিচাপে কৰ্ম কৰি আছে